চৈধ্য নৱেম্বৰ ঊনৈছশ চৌৰানব্বৈ বিছ জুন দুহেজাৰ চাৰি পোন্ধৰ আগষ্ট দুহেজাৰ আঠ পাঁচ জুন দুহেজাৰ দুই ছাব্বিছ জানুৱাৰী দুহেজাৰ বিছ